পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ ছাব্বিছ জানুৱাৰি ঊনৈছশ পঞ্চাছ দুই মাৰ্চ দুই হেজাৰ তিনি পোন্ধৰ ছেপ্তেম্বৰ দুই হেজাৰ বাৰ তিনি ডিচেম্বৰ দুই হেজাৰ বাৰ